আগত মই প্ৰফেচেনল হিচাপে এটা কেমেৰা কিনিছিলোঁ সেইটো হ'ল মানে ট্ৰেডিচ'নেল ভিডিঅ'ৰ কাৰণে লৈছিলোঁ এইটো আজিকালি ভালো নালাগিলে কিবা এটা মানে আজিকালি মাৰ্কেট নাই নোহোৱা কাৰণেটো মানে আকৌ মানে বেলেগক বিকি পেলাই মই ছনী এছ এম টি টো লৈছোঁ